আৰম্ভণিৰ পৰা ক'বলৈ গ'লে মই সংগীতৰ শিক্ষা আৰম্ভ কৰিছিলোঁ ইয়াতেই মোৰ গুৰু আছিলে তেওঁ অভয়াপুৰীৰৰ হয় ধৰণী বনৈক্য বুলি তেখেতৰ ওচৰত মই যি প্ৰাথমিক শিক্ষা শাস্ত্ৰীয় সংগীতৰ আৰম্ভ কৰিছিলোঁ তেওঁৰ তাতে তাৰপিছত মই পৰৱৰ্তী সময়ত জয়ন্ত শৰ্মা তেখেতৰ ওচৰত আধুনিক গীতৰ শিক্ষা গ্ৰহণ কৰিলোঁ তাৰপিছত পৰিণীতা গোস্বামী তেখেতৰ ওচৰত মই বৰগীতৰ শিক্ষা ল'লোঁ আৰু আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ সঞ্চালক আছিলে প্ৰশেনজিৎ ছাংচ ছাৰ তেখেতৰ ওচৰতো মই লোকগীত আৰু আধুনিক গীতৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ আৰু লগতে হিন্দী গীতৰ তাৰপিছত বৰ্তমানলৈকে দুহেজাৰ এঘাৰ চনৰ পৰা বৰ্তমানেও মই শ্ৰীযুত জিতেন বসুমতাৰী আৰু তেওঁৰ পত্নী জোনালী ওজা বসুমতাৰীৰ ওচৰত মই সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছোঁ মূলত হওঁক শাস্ত্ৰীয় সংগীতৰ তাৰ উপৰিও মই বিভিন্ন মানে বহুত কম বয়সৰ পৰাই বিভিন্ন কৰ্মশালাত বিভিন্নজন সমল ব্যক্তিৰ পৰা বিভিন্ন ধৰণে সংগীতৰ শিক্ষা গ্ৰহণ কৰি আহিছোঁ আৰু লগতে বহুতো প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰিছোঁ আৰু বহু ক্ষেত্ৰত সফল হ'বলৈ সুযোগ পাইছোঁ প্ৰতিযোগিতাই আচলতে মানুহক বহুতখিনি শিকাত সহায় কৰে এটা প্ৰতিযোগিতামূলক মানে মাইণ্ড ছেট এটা কম্পিটেটিভ মাইণ্ড ছেট এটা গঢ়ি লোৱাত গঢ় লোৱাতো সহায় কৰে আৰু ভয় নোহোৱা কৰে যিটো আমি ষ্টেজ ফেয়াৰ বুলি কওঁ সেই বস্তুটো নোহোৱা কৰে গতিকে তেনেধৰণে আগবাঢ়ি আহিছোঁ আৰু আৰু পৰৱৰ্তী সময়ত তেনেকৈয়ে বিভিন্ন প্ৰতিযোগিতা কৰি আহি দুহেজাৰ বাৰ চনত মই গুৱাহাটী আমাৰ চিকিৎসা মহাবিদ্যালয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এটা আন্তঃ মহাবিদ্যালয় প্ৰতিযোগিতা হয় তাত মই শ্ৰেষ্ঠ সংগীত শিল্পী হোৱাৰ মই সুযোগ লাভ কৰিছিলোঁ আৰু তাৰপিছত মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সংগীত শিল্পী হৈছিলোঁ দুবাৰকে তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰু লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয়ৰ যুৱ মহোৎসৱৰো শ্ৰেষ্ঠ সংগীত শিল্পী হ'বলৈ সুযোগ পাইছিলোঁ আৰু তেনেকৈ চলি আহিছোঁ আৰু প্ৰথমতেই শিকি আছিলোঁ এতিয়াও শিকি আছোঁ আৰু লগতে বৰ্তমান মই কণ কণ বহুত ল'ৰা ছোৱালীক মই সংগীতৰ শিক্ষা দি আছোঁ যিখিনি যিমানখিনি পাৰোঁ সিমানখিনি মই তেওঁলোকক শিকাবলৈ চেষ্টা কৰি আছোঁ